অ' মীৰা অ' ক'ত আছ তই অ' ঐ বৰগাং যাবি নেকি অ' এই জুবিন গাৰ্গ আহিব নহয় গম নাপাৱ অ'টো জুবিন গাৰ্গ আহিবটো অ' তাকে মানে আমি প্ৰিয়ংকা মই মধুস্মিতা ৰূপা আমি মানে যাবলৈ ওলাইছোঁ ওলাম আৰু তই যাবি নেকি

সেইটোয়েটো হেৰি যাবি যদি ক'বি কাৰণ সিহঁতক ক'ব লাগিব ন এ এইটোতো ক'বই নালাগে উঠিম আকৌ কিয় নুঠিম পায় ইমান ওচৰত আহিব নাযাম নে আৰু

তাকেইটো তাকো ওচৰত সঁচাকৈ মায়াবিনি গানটো বেছি ভাল লাগে ও অ' সঁচাকৈ তাৰ তাৰ গানবিলাক যে একদম বহুত মজা লাগে দে

সঁচাকৈ সেইটোয়েটো আৰু একদম মানে পূৰা মানে মনত হেৰি লাগি যায় আকৌ তাকেই বেছি দেৰী সেইটোৱেটো তাকো ওচৰত আহিছে হয় নাই যাবটোতো লাগিবই এদিনৰ কাৰণে

সেইটোৱেটো আৰু লগৰবিলাকো লগ পাম ন অ' অ' অ' অ' তাকে হ'ব বাৰু ওলা ওলাবি হা মই সিহঁতক ফোন কৰি জনাই দিওঁ অ' অ' অ' ঠিক আছে বাৰু হ'ব দে হা